হেল্ল' হয় হয় বাইদ' পেঞ্চি আছে বাইদ' ডালিয়াও আছে তিনি চাৰিটা কালাৰৰ আছে ক্ৰ'টন আপোনাৰ এতিয়া অ' বাইদ' ক্ৰ'টন পাব আপুনি অ' ক্ৰ'টন মোৰ ইয়াত এতিয়া তিনিটামান ভেৰাইটি আছে পঠাব পাৰিম মানে মই দি আহিব পাৰিম আপোনাৰ ঘৰ ক'ত হয় বাইদ' ওচৰত হ'লে মই দি আহিব পৰিম অ' পাৰিম মই দি আহিব মই কাইলৈ পাৰিম মই অ' আপোনাক কি কি লাগিছিল অ' কাটিঙ পুলি পাই যাব বাইদ' অ' অ' পাই যাব ছেলভিয়া আপোনাক দহটা লাগে ডালিয়া কেইটা লাগিব আপোনাক ঠিক আছে অ' ঠিক আছে অ' অ' তেতিয়াহ'লে আপোনাক ডালিয়া চে'ম কালাৰৰ পাঁচটা লাগে আৰু মিক্স কালাৰৰ পাঁচটা পেঞ্চি পাঁচটা মিক্স কালাৰৰ পাঁচটা চে'ম কালাৰ আৰু দেৰিকৈ ফুলা পিটুনিয়া লাগে ন মই আপোনাক দি দিব পাৰিম

ঠিক আছে মই আপোনাক ঠিক আছে মই আপোনাৰ কিমান কি লাগে মই আপোনাৰ হেৰি কৰি মই ডেলিভাৰ কৰাই দিম আপোনাৰ কাইলৈ মই পঠাই দিম অ' হ'ব ঠিক আছে মই তেওঁৰ হাতত স্কেনাৰ এটা দি পঠাম তেওঁ জিপে'ত লৈ ল'ব ঠিক আছে ঠিক